হেল্ল' অ' দাদা চিনি পাইছে নে অ' হয় হয় সেইদিনাখন যে চাহপাত আনিছিলোঁ যে মনত আছে অ' অ' সেই চাহপাতটো ভাল পাইছিলোঁ আমাৰ এই কিবা সকাম এটা আছে মানে তাৰপিছত আৰু অলপ চাহপাত লাগিছিল আপুনি দি থৈ যাব পাৰিব নেকি অ' মিলাই মেলি কিবা এটা ল'ব পাৰিব নাই নহয় ম হেৰি মোৰ মানে অকণমান সেই যাবলৈ অসুবিধা হ'ব সেই বাহন চাহন নাই যে সেইটো কাৰণে সেই আপুনিয়েই দিলেহি অকণ সুবিধা হ'ব আৰু অ' অ' অ' এই হেৰি আবেলি চাৰিটা বজাৰ পিছত আহিলেই লগ পাব অ' অ' অ' অ' এই মোৰ ওচৰৰ কেই কেইঘৰমানত সুধিম বাৰু দেই লাগিব নেকি যদি সিহঁতক লাগে বুলি কয় তেনেহ'লে মই অলপ পিছত ফোন কৰি আপোনাক জনাই দিম দেই অ' ঠিক আছে অ'